এই এনে আপুনি ভালে ভালে আপোনাৰ অঁ খালো আপুনি

ভালেই ভালেই এই অলপ গ'ল আৰু কাপোৰ গ'ল আৰু অলপ লাভতে আছোঁ আৰু এই গেলামালো ভালে চলি আছে এইকেইদিন আছে আছে আছে অঁ অঁ এই বহি আছোঁ আপোনাৰ দোকান অঁ অঁ অঁ কি কি সুমুৱালে বস্তু অঁ অঁ অঁ হ'ব লাগিছিলে অঁ ওলাব এদিন চাই চাই আছে আৰু এদিন ওলাব নহ'লে অঁ কিবা চুৱেটাৰ টুৱেটাৰ অঁ কিবা কিবি অঁ

অঁ চাউল চাউল চল্লিছ টকা তেনেকুৱা অঁ অঁ পেকেট অঁ অঁ অঁ একেটা অঁ পায় পায় এতিয়া পূৰা হৈছে অঁ অঁ আহিব আহিছে আহিছে অহা যোৱা হৈ আছে কাষ্টমাৰৰ অহা যোৱা হৈ আছে এই হেৰি চৰাইদেউ ফেষ্টিভেলো পাইছিলে নহয় তাত দোকান দিব লাগিছিলে ন কিবা অঁ অঁ কিহৰ দিলে ভাল হ'ব বাৰু অঁ কাপোৰ কানি অলপ আনি তাত তেনেকে দিলে ভাল আছিলে তিনিচুকীয়াত অঁ অঁ হ'ল চেলত কম দামত পায় তিনিচুকীয়াত জেন্ছৰ চব এতিয়া ঠাণ্ডা দিন ন চুৱেটাৰ টুৱেটাৰ আনিব লাগে টুপী অঁ অঁ

তেনেহ'লে নহ'ব অঁ অঁ তেনেুকুৱা দোকান বন্ধ কৰি যাম আৰু অলপ পিছতে আঠটামানত বন্ধ কৰিম অঁ নাই নাই চুৱেটাৰ আছে চুৱেটাৰ লৈ লৈ আৰু পাঁচশ পৰা আৰম্ভ যেনিবা অঁ অঁ অঁ আহিব আহিব আহিব অঁ অঁ অঁ সেইখিনি কৰিব লাগিব নহয় ফেষ্টিভেলত দিবলৈ এনে নহ'লে নহ'ব অঁ সেইখিনি লাগিব সেইখিনি আলোচনা কৰি ল'ম আৰু দোকান দিয়াতটো ফেষ্টষ্টিভেলত কি দিলে ভাল হ'ব

অঁ দিনে ৰাতি তিনিদিনমান হ'ব চাগে যেতিয়া বিক্ৰী বাত্তা ভালেই হ'ব তাত কাপোৰৰ দিলে ভাল হ'ব চাগে খোৱা দিলেও বেয়া নহয় যি অঁ কিবা বিক্ৰীটো হ'ব ন তাত মানুহ ধেৰ হ'ব যে অঁ বিহু পাইছে হি এতিয়া আহিব অঁ কিবা কিবি কিবা এটা কিবা এটা কিবা এটা দিব লাগিব আৰু তাত মই ৰাতি আঠটামানলৈকে দিব পাৰিম ফেষ্টিভেলৰ দোকানত আৰু

হ'ব ন আলোচনা কৰি লওঁ আপোনাক কৈ এই বস্তুখিনি আনি পিনে বস্তু আনি পিনে দিলে আৰু দিমগে আৰু তেনেকে সেইটো বেয়া নহয় নহয় এইটো সেনেকে দিব লাগিব কিবা অঁ অঁ

নিবহি সেইখিনি বস্তু তেতিয়াহ'লে ফেষ্টিভেলত দিব লাগিব দোকান আলোচনা কৰে অঁ অঁ এইখিনি অঁ অঁ সেইখিনি দি লওঁ অঁ অঁ তেতিয়া সেইখিনি দি ল'লে ভাল হ'ব দাম কি অঁ অঁ চাইজ তেতিয়া আৰু ধুনীয়াকৈ হ'ব দি দিব লাগিব চব বস্তু তেনেকৈ দিব লাগিব দিলেহে গম পাম কি হয় কিমান কি হয় দিলে এইটো সইকন গম পাম ন দিব লাগিব তেতিয়াহ'লে

অঁ অঁ দিবলৈ আমি অঁ অঁ সেইখিনি সমানে দিব লাগিব তেতিয়াহে তেতিয়াহ'লে সেইটোৱে কৰিব লাগিব তেতিয়া ভাল হ'ব নহ'লে নহ'লে আৰু কি দিমনো অঁ লাষ্ট অঁ এতিয়া লাষ্টতে হ'লহি ন' ডিচেম্বৰ অঁ এতিয়া

পূৰা দোকানটো দিলে ভাল হ'ব মানুহে কিনিব কিনিব কাপোৰ এইও আমি এতিয়া মুঠতে কিমান টকা কিনো সেই কিমান টকা আনো সেইটো হেৰি কৰি লওঁ তাৰ পাছতে হ'ব অঁ সেইখিনি অঁ সেইখিনি নতুন নতুন কাপোৰ নতুন ডিজাইনৰখিনি আনি ল'ব লাগিব তেতিয়াহে হ'ব তেতিয়াহে বিক্ৰী হ'ব

সেইখিনি সেইখিনিয়ে হ'ব তেতিয়াহে তেনেকৈ অঁ অঁ সেই সেইখিনি হ'ল অঁ জুখি মেলি দিলোঁ হিচাপত্ৰ কৰি সেইখিনি তাত তোমাৰ আপোনাৰ সেইখিনি হেৰি কৰি পিনে ভৰাই আৰু দি মেলি দোকান বন্ধ কৰিব লাগিব এতিয়া মেইন হৈছে আৰু ফেষ্টিভেলৰ দোকান দিয়াতটো দোকান দি তোমাৰ প্লেনিং কৰাটো

গম পালে এইটো তেনেকে সেইখিনি তেনেকে মিলাই ল'ব লাগিব তেতিয়াহে হ'ব সময় অঁ অঁ জাপিব লাগিব কষ্ট হ'ব আৰু

এইখিনি কৰি মেলি তেতিয়াহ'লে দোকানটো দিব লাগিব ফেষ্টিভেলত ফাইনেল ত' দিলে ভাল হ'ব তেনেকে

তাৰ পাছত অঁ

অঁ চবেই অঁ

ভাল হ'ব বস্তু পাতি তেনেকে দিলে অঁ অঁ সেয়া আকৌ সেনেকে মিলাই পিনাই হেৰি কৰিব লাগিব দিব লাগিব মিলাই মিলি তেতিয়াহে হ'ব দিলে তেনেকে মিলাই পেলাই দিব লাগিব তেতিয়াহে ভাল হ'ব অঁ তেনেকে দিলেহে ভাল হ'ব মিলাই পিনে চব তেনেকে দিব লাগিব আৰু মিলাই কিবা

সেইখিনি তেনেকে হেৰি কৰিব লাগিব দোকানটো দোকান দিবই লাগিব চৰাইদেউ ফেষ্টিভেলত নহ'লে ক'ৰবাটাও তেনেকে কিবা কাপোৰৰ দোকান দিয়াটো ফাইনেল আৰু তেনেকে দিব লাগিব হয়নে সেইটোৱে ভাল হ'ব

অঁ অঁ তেনেকে এইখিনি মিলাই পিনাই দিব লাগিব

তেনেকে অঁ অঁ অঁ প্ৰথমৰ পৰাই অঁ তে অঁ সেনেকেই দিব লাগিব তেতিয়াহ'লে

হ'ব দিয়ক তেতিয়া আজিলে ন দিয়াটো ফাইনেল আৰু দোকান সেই চৰাইদেউ ফেষ্টিভেলত দিম তেতিয়াহ'লে এনেকে কিবা কাপোৰৰ দোকানেই দিম আৰু হ'ব দিয়ক আজিলে তেতিয়াহ'লে অঁ অঁ